আমাৰ অসমত বহুতো চাবলগীয়া জেগা আছে বহুত দূৰ দূৰ দূৰৰ পৰা মানুহবোৰ আহে আহি পেলাই বহুতো জেগা চাব বিচাৰে ফৰেইনৰ পৰা বহুত মানুহ আহে আহি পেলাই চাব বিচাৰে যেনেকৈ কামাখ্যা মন্দিৰ আমাৰ বহুত বহুত ফেমাছ হয় আৰু সেই মন্দিৰটোৰ শক্তি বহুত বহুতেই সেই মন্দিৰটো বিলিভ কৰে মন্দিৰটো আৰু সেই মন্দিৰটো চাবৰ কাৰণে বহুত দূৰ দূৰণিৰ পৰা মানুহবোৰ আহে ফৰেইনৰ পৰা মানুহবোৰ আহে আশীৰ্বাদ ল'বৰ কাৰণে আৰু আমাৰ বহুতো জেগা আছে এনে ধৰণৰ যোনবোৰ বহুত চাবলগীয়া যেনে আমাৰ কাজিৰঙা এ এশিঙীয়া গঁড় পোৱা যায় বহুতো মানুহ আহে সেইবোৰ টুৰিষ্ট প্লেচ হয় আমাৰ অসমৰ এক বিশেষ জনপ্ৰিয় আৰু বহুত মানুহে আমাৰ অসমৰে বহুত মানুহে এইবোৰ চাব নোৱাৰে কাৰণ হয়তো পইচাৰ অসুবিধা হয় বা টাইমৰ অসুবিধা হয় যিহেতুকে আজিকালি মানুহবোৰ বহুত ব্যস্ত হৈ পৰিছে সেইবাবে মানুহবোৰে আজিকালি নিজৰ জেগাত থাকিয়ে নিজৰ যোনটো যোনটো এটা বহুত ফেমাছ বস্তু যোনটো আমাৰ অসমতেই আছে সেই বস্তু চাবৰ কাৰণে সময় সুবিধা মিলাব নোৱাৰে কিন্তু বাহিৰা মানুহবোৰে বাহিৰা মানুহবোৰে বহুত দূৰৰ পৰা আহি সেই বস্তুবোৰ ভ্ৰমণ কৰে আৰু সেই বস্তুবোৰ চাবৰ কাৰণে বহুত উৎফুল্লিত হৈ থাকে আৰু সেই সেই বস্তুবোৰে আমাৰ অসমক বহুতো বহুত ফেমাছ কৰি তোলে আৰু বহুত জনপ্ৰিয় কৰি তোলে আৰু আমাৰ অসমত বিভিন্ন জেগাত বহুত ধৰণৰ ঔষধি বস্তু পোৱা যায় বহুত ধৰণৰো বস্তু থাকে যোনবোৰ যোনবোৰ আমি নিজেই নাজানো সেনে ধ সেনে বহুত ধৰণৰ বস্তু আছে আৰু আমাৰ অসমত বহুত ধৰণৰ টুৰিষ্ট প্লেচ আছে জেগা আছে যোনবোৰ বহুত মানুহে চাবলৈ আহে আৰু আমাৰ আমাৰ যোনবোৰ লোকেল মানুহ সেই মানুহবোৰে চাবলৈ সুবিধা নাপায় কাৰণ সেইবোৰ বস্তুক বেছি প্ৰধানতা নিদিয়ে কাৰণ সেইবোৰ আমাৰ জেগাৰে বস্তু হয় কিন্তু সেই মানুহবোৰে বহুতো জেগাত যাব বিচাৰে সেই টাইম উলিয়ায় কিন্তু নিজৰ জেগাত থকা বস্তুখিনিক প্ৰধানতা নিদিয়ে সেইকাৰণে সেইকাৰণে আমি যিমান পাৰোঁ আমাৰ জেগাত যিমান ধৰণৰ বস্তু আছে যিমান যেনেকৈ কাজিৰঙা হওক বা মন্দিৰ হওক বহুত ধৰণৰ মন্দিৰ বালাজী মন্দিৰ কামাখ্যা মন্দিৰ আমাৰ তাৰপিছত আমাৰ ইয়াতে নলবাৰীতে বাসুদেৱ মন্দিৰ বহুত জনপ্ৰিয় বহুত ফেমাছ হয় আৰু আমাৰ গোপাল থান বহুতো জেগা আছে চাবলগীয়া আমাৰ বহুতো ধৰ্মস্থান আছে আমাৰ অসমত বহুতো ধৰ্মীয় অনুষ্ঠানো হয় সেইবোৰ চাবৰ কাৰণে বাহিৰা মানুহবোৰ বহুত দূৰৰ পৰা আহে আৰু আমাৰ মানুহবোৰে সেইবোৰ সেইবোৰক লৈ বহুত গৰ্বিত হয় যে ইমান দূৰৈৰ পৰা মানুহবোৰ আহে আমাৰ আমাৰ এই জনপ্ৰিয় বস্তুবোৰ চাবৰ কাৰণে